মই যদি

কেলে যতন নল'লে আমাৰ সন্মুখীন হ'বই লাগিব কেলে আমি যিকোনো বস্তু এটা যত্ন ল'লেহে আমি নিজৰ ফলটোক আমি লাভ কৰিব পাৰোঁ

নিজৰ নিজৰ নিজৰ কাম নিজৰ কাম নিজে কৰি থাকিলে মানে আমাৰ একো অসুবিধা নোপোৰোঁ